মোৰ ব্যক্তিগত লক্ষ্য বা উচ্চাকাংক্ষা বৰ বিশেষ নাই এতিয়া মই এটা কামত নিয়োজিত হৈ আছোঁ কামটোৰ প্ৰতি শ্ৰদ্ধাৰে কাম কৰাটো এটা মোৰ লক্ষ্য যিহেতু সেইটো এটা ভাষাৰ লগত জড়িত কাম নিজৰ ভাষাটোৰ বাবে কাম কৰি আছোঁ আৰু ভাষাটোক ভৱিষ্যতে ইণ্টাৰনেট প্ৰযুক্তি বা কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনত প্ৰতিষ্ঠা কৰাত সহায় কৰাটো মোৰ এটা লক্ষ্য আৰু তাতোকৈ উচ্চাকাংক্ষা বুলি যদি কবলৈ যাওঁ মই পি এইছ ডি কৰি আছোঁ গৱেষণা গৱেষণাটো শেষ কৰা এটা লক্ষ্য তাৰ পাছত শিক্ষকৰ বৃত্তিটোত জড়িত হ'বলৈ মন আছে কিন্তু নাজানো সম্ভৱ হ'ব নে নহ'ব আৰু সেইবোৰ প্ৰাপ্ত কৰিবলৈ মোক অনুপ্ৰাণিত কৰে বুলি কলে মই নিজে নিজকে অনুপ্ৰাণিত কৰোঁ মোৰ ঘৰখন আছে মোৰ ঘৰখনে মোক অনুপ্ৰেৰণা যোগায় মই একেবাৰে সাধাৰণ পৰিয়াল এটাৰ পৰা অহা ঘৰৰ সকলোৰে মৰম আৰু তেওঁলোকৰ যি আশা মোকলৈ সেইবোৰ দেখিয়েই মই অনুপ্ৰাণিত হওঁ